মই নৱপুৰৰ পৰা কৈ আছিলোঁ এই ৰুলিমণি কটকী বৰা এইটো বাৰু পুষ্প খুড়াৰ তাত লাগিছে নেকি অঁ মই মানে গুৱাহাটীত এই মাছ্ৰুম খেতিৰ ওপৰত ৰিচাৰ্ছ কৰি আছিলোঁ এই গুৱাহাটী ইউনিভাৰ্চিটিত তাকে মানে আপোনাৰ পৰাও অকণমান মানে আপুনি খেতি কৰে যে মাছ্ৰুম খেতি তাকে আপোনাৰ পৰাও মানে অকণমান জানিব বিচাৰিছোঁ আপুনি কি পদ্ধতিত কৰে

হয়

হয় হয় হয়

হয় হয়

হয় হয় হয় হয় হয় হয় হয় অঁ ঠিকেই আছে মই তেনেহ'লে যাম আপোনালোকৰ তাত চাবলৈও যাম কথাখিনি বুজি পাই ভাল লাগিলে বাৰু হয় হয় হ'ব দিয়ক ন হয় হয় মই চাবলৈ যাম বাৰু দিয়ক হয়